অঁ দাদা মই কলকাতাৰ পৰা কৈছিলোঁ অঁ এই যোৰহাটত ফুৰিব বুলি ভাবিছিলোঁ কিন্তু যোৰহাটৰ মানে তেনেকুৱা ফুৰিবলগীয়া জেগা কি কি আছে মানে জানিবৰ কাৰণে ফোন কৰিছিলোঁ মই হেৰি ইভিনিং ইভিনিং পাম অঁ অঁ

যোৰহাটত তিনিদিনৰ কাৰণে

অঁ অঁ

অঁ অঁ অঁ অঁ নিজে যদি ব্যক্তিগতভাৱে গাড়ী এখন লৈ লওঁ কিমান মান খৰচ হ'ব

সেইটো নিজৰ হ'ব অঁ অঁ ঠিক আছে বাৰু ঠিক আছে অঁ অঁ অঁ ঠিক আছে বাৰু